আমাৰ গাঁৱৰ মানুহে সচৰাচৰ পলিঅ' মানে কি যেতিয়া মানে চৰকাৰৰ ফালৰ পৰা পলিঅ' মানে সেৱন কৰিবলৈ ল'ৰা ছোৱালীক মানে হেৰি কৰে এই তেতিয়া মানে কি প্ৰত্যেককে মানে চৰকাৰৰ ফালৰ পৰা মানে কি তাৰ হেৰি মানুহে খবৰ দিয়ে আৰু সেই খবৰ দিয়াৰ লগে লগেই গাঁৱৰ ল'ৰা ছোৱালীখিনিক সৰু সৰু ল'ৰা ছোৱালীখিনিক তালৈকে লৈ যায় লৈ যায় পেলাই তেতিয়া মানে তাত পলিঅ' সেৱন কৰে পলিঅ'ৰ মানে হেৰিটো মানে সেইটোৱেই আৰু পলিঅ'টো অন্য ব্যৱস্থা নলয় সেইটোৱে ব্যৱস্থা লয় তাৰপৰা মানুহ উপকৃত হয়